হেল্ল' হয় কোনে ক'লে

হয় হয় হয় হয় হয় হয় আমাৰ আমাৰ ট্ৰেভেল এজেঞ্চিটোৱে বিশেষকৈ যিসকল বাহিৰৰ পৰা আহে গুৱাহাটী ভ্ৰমণৰ বাবে তেওঁলোকক সুবিধা কৰি দিওঁ থকা খোৱাৰ পৰা তেওঁলোকে যিবিলাক জেগাত ফুৰিব বিচাৰে আপোনালোকে কেৱল কামাখ্যা মন্দিৰলৈ যাবলৈ খোজে হয় হয় আপোনালোকে কিহত আহিব বাৰু লখিমপুৰৰ পৰা গুৱাহাটীলৈ বাই বাছ বা ট্ৰেইন কেনেকৈ আহিব আপোনালোকে হয় হয় যিহেতু আপুনি লখিমপুৰৰ পৰা গুৱাহাটীলৈ বাছত যাব আপুনি ৰাতিপুৱা সোনকালে পাবহি পাঁচ বা ছয় বজাত আপুনি পাই যাব গুৱাহাটী তো গুৱাহাটীত পোৱাৰ পিছত আপোনাক আমি হোটেলৰ ব্যৱস্থা কৰি দিব পাৰিম আমাৰ সুবিধা আছে তেনেকৈ যদি আপুনি ফুল পেকেজটো ল'ব খোজে গতিকে আপুনি গুৱাহাটী আ আমি আপোনাক গনেশগুড়িত ৰখাৰ ব্যৱস্থা কৰিম গনেশগুড়িৰ হোটেলত তাৰ পৰাই আপুনি অলপ সময় নমান বজালেকে ফ্ৰেচ হৈ ব্ৰেকফাষ্ট কৰি মেলি আমি ন বজাত আমাৰ গাড়ী পঠাম আপোনাক পিক কৰিবৰ বাবে কামাখ্যা মন্দিৰৰ বাবে আৰু আমাৰ গাড়ীয়ে আপোনাক পিক কৰিব নটা বজাত ন বজাৰ পৰা আপুনি আমি আধা ঘণ্টামান লাগিব আধা ঘণ্টা এক ঘণ্টামান লাগিব যদিহে ট্ৰেফিক নাথাকে তেতিয়া আমি পাই যাম কামাখ্যা মন্দিৰ অঁ তাতে আপুনি পূজাৰ কাৰণে যিবিলাক সামগ্ৰীৰ প্ৰয়োজন হয় সেই সামগ্ৰীখিনি আপুনি তাতে লৈ ল'ব পাৰে ওচৰতে দোকান আছে তাৰ পিছত আপোনাক আপুনি যদি বিচাৰে কামাখ্যা মন্দিৰৰ ভিতৰৰ অংশলৈ যাবলৈ তেনেহ'লে আপুনি এটা দীঘলীয়া লাইন পাতিব লাগিব আমাৰ আমাৰ এজেঞ্চিৰ ক্ষেত্ৰত কোনো ইছু নাই যিহেতু আপোনালোকে কেৱল এটা প্লেছ হে যাব খুজিছে কিন্তু আপুনি যদি যাব খোজে দীঘলীয়া লাইন পাতি যাব খোজে তেনেহ'লে অলপ সময় আপোনাৰ লাগিব যিহেতু এটা দীঘলীয়া লাইন পাতিব লগা হয় আৰু আপুনি যদি কামাখ্যা মন্দিৰৰ ইতিহাস সম্পৰ্কে বা কামাখ্যা মন্দিৰত বিভিন্ন ধৰণৰ জেগাত পূজা দিব পাৰি গতিকে আপুনি যদি তেনেকেও কৰিব খোজে আমাৰ এনেকুৱা মানে পাণ্ডা থাকে কামাখ্যা মন্দিৰত সেই পাণ্ডাসকলক আমি আপোনাক মানে লগ কৰাই দিয়া ব্যৱস্থা কৰিব পাৰিম যিয়ে আপোনাক মানে দেখাব পাৰিব ক'ত পূজা কৰিব লাগে ক'ত কেনেধৰণৰ সামগ্ৰী দিব লাগে এইখিনি আপোনাক শিকাই দিব পাৰিব আপুনি এতিয়া কেনেকৈ বিচাৰে হয় হয় হয় আৰু আপুনি আপুনি উভতি যোৱাৰ টিকটৰো আমি ব্যৱস্থা কৰি দিম যদি আপুনি বিচাৰে লখিমপুৰলে উভতি অহাৰ আপুনি সিদিনা গুৱাহাটীতে থাকা থাকিব নে আপুনি উভতি আহিব হয় নেকি হয় হয় আমি তেতিয়া আপোনাক উভতি অহাৰ টিকটৰ ব্যৱস্থাও কৰি দিব পাৰিম যদি আপুনি বিচাৰে হয় আপুনি যি বিচাৰে জনাব আৰু হয় হয় আপোনালৈয়ো ধন্যবাদ থাকিলে হয় হয় হয় হয়